বছৰৰ পাছত বছৰ লাগে লাহে খেতি পদ্ধতিবিলাক পৰিৱৰ্তন হৈ আহিছে আগতে আমি গৰু হালেদি খেতি কৰিছিলোঁ এতিয়া সেই ব্যৱস্থাটো প্ৰায় নাইকিয়া হৈ আহিছে পথাৰবিলাকত দেখিবলৈ পোৱা গৈছে এতিয়া ট্ৰেক্টৰ কবুটৰ ইত্যাদিৰ যোগেদি আমি মাটি চহাওঁ আৰু ৰুৱনিৰ ক্ষেত্ৰতো ঠিক তেনেদৰে আগতে মানুহে ৰুইছিলে আজিকালি যান্ত্ৰিক যুগ হ'ল যান্ত্ৰিকৰ যোগেদি আমি ৰোৱা তোলা কৰিবলৈ কৰিব পৰা হৈছে দ্বিতীয়তে ঠিক তেনেকৈ ধান চপোৱা দিনতো বা শস্য চপোৱা দিনতো আজিকালি যান্ত্ৰিক যুগ যান্ত্ৰিকৰ ব্যৱস্থা হ'ল ঠিক তেনেকৈ আমি খেতি চপাই আনিব পাৰোঁ ঘৰলৈ আনিও ধান ঠিক তেনেকৈ মৰণা আগতে আমি গৰুৰে মাৰিছিলোঁ আজিকালি গৰুৰ পৰিৱৰ্তন গৰু ব্যৱহাৰ নহওঁ নহ'লেও হৈছে কবুটৰে আমি মাৰিব পাৰি ডাঙৰ ডাঙৰ ট্ৰেক্টৰখনেও মাৰিব পাৰি নহ'লে আমি আজিকালি মেচিন ব্যৱস্থাও ওলাইছে ধান মৰা কুলাৰ বুলি কয় সেই যোগেদিও আমি ধান মাৰি ধানখিনি আমাৰ ঘৰত ভালকৈ ভৰাই থ'ব পাৰোঁ মানে পৰস্পৰা কৃষি পদ্ধতি এনেকুৱা আগতে আমি যিবিলাক খেতি কৰিছিলোঁ গৰুৰে সেইবিলাকেই আমি পৰস্পৰা খেতি বুলি কোৱা হয় তাৰ উপৰিঞ্চি আমি এতিয়া যান্ত্ৰিক যুগত চৰকাৰে যদি সহায় সুবিধা কৰে তেতিয়াহ'লে আমি বছৰটোত তিনিটা খেতিয়ে কৰিব পৰা হয় আগতে আমি পৰস্পৰা হিচাপে শালি খেতি বা লাহি খেতি কৰিয়ে আমাৰ খেতি সামৰিছিলোঁ বিশেষকৈ অসমত এতিয়া আমি যদি তেওঁলোকে যিটো পথাৰৰ পানী যোগান ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে আমি তিনিটা খেতিয়ে কৰিব পাৰিম বুলি ভাবিছোঁ